এইটো ক'ত লাগিছেগৈ বাৰু অঁ মই এজন পৰ্যটক আপুনি বাৰু মাছ মাৰে মাছ মাৰে নেকি অঁ আপুনি মই ল'লোঁ আৰু মানুহৰ কোনোবা কোনোবা মানুহৰ পৰা যোগাযোগ কৰি অঁ মই আপোনালোকৰ তাত কেনেকৈনো মাছ ধৰে আপোনালোকে মাছ মাৰি কেনেকৈনো জীৱন নিৰ্বাহ কৰিছে সইবিলাক চাবলৈ আৰু শিকিবলৈও মন আছ আছে অকণমান অঁ আপোনালোকে বাৰু তাত কেনেধৰণে মাছ ধৰে

অঁ অঁ

অঁ কেনেকুৱা ধৰণৰ মাছ পায় আপোনালোকে হয় হয় হয় হয় অঁ মাছ মোক অঁ মাছো লাগিব আৰু মই চামগৈও পৰ্যটক হয় অঁ অঁ তাৰপিছত হেৰি এই মাছ কি কি কেই কুইণ্টলমানকৈ আপোনালোকে ধৰিব পাৰে

অঁ অঁ

অঁ হয় অঁ নাৱৰ সৈতেও মাৰেনে অঁ হয় হয় অঁ মই এতিয়া তাত তালৈ গৈ সেইবিলাক চাম বুলি ভাবিছোঁ আপোনালোকে যোগাযোগ কৰি দিব পাৰিবনে

অঁ অঁ মোৰ লগত আৰু কেইবাজনো মানুহ যাব এনেকৈ আহিব আৰু এইটো ফোন নম্বৰতে ফোন কৰিলে পামনে

অঁ অঁ হয় অঁ আমি মানে ইপাৰে সিপাৰে চবতে চাম যে আপোনালোকে নাও চাও যোগাৰ কৰি থব আৰু মোৰ লগত কেইবাজনো মানুহ যাব সেইখিনি আপোনালোকে সা সুবিধা কৰি দিলে ভাল পাম আৰু অঁ হয় হয় হয় হ'ব হ'ব

হ'ব হ'ব হ'ব হয় হয় হ'ব অঁ অঁ অঁ অঁ হয় হয় হ'ব হ'ব

হয় ব্রহ্মপুত্রৰ ভিতৰ চাপৰিবিলাকো চামগৈ গৈ মেলি আপোনালোকে সহায় সহযোগ কৰিব আৰু বুলি আশা কৰিলোঁ আৰু